মই প্ৰথমবাৰৰ বাবে মোৰ মানুহজনৰ ঘৰত এখন চব্জি বনাবলগীয়া হৈছিল সেয়া মোৰ প্ৰথম অভিজ্ঞতা আচলতে মই ইমান ভালকৈ মাৰ ঘৰত চব্জি তব্জি বনাবলৈ ইমান নাজানো সেই নজানাৰ ফলত মোৰ বহুতো প্ৰ বহুতো দিগদাৰ হৈছিল বা বহুতো মোৰ কষ্ট হোৱা নিচিনাও অনুভৱ হৈছিল কাৰণ মই যিহেতু নাজানো লাও মাছ বিলাহী এনেধৰ এনেধৰণে মই বনাবলগীয়া হৈছিলে সেই বনাই থকা বা মই নাজানো বুলি কোৱা শুনি মোৰ শাহু মায়ে মোক গালিও দিছিল বিভিন্ন ধৰণৰ কথাও শুনাইছিল সেই কথা মই আৰু কিমান শুনিম বুলি মই ইউটিউবত চাৰ্চ কৰিলোঁ চাৰ্চ কৰি পেলাই মই সুধিলোঁ যে মই মাছ বিলাহী আৰু লাও কেনেকৈ বনাম ইউটিউবত চাৰ্চ কৰাৰ মতেই মই প্ৰথমবাৰৰ বাবে মাছখিনি ফ্ৰাই কৰি ললোঁ মাছখিনি ফ্ৰাই কৰাৰ পিছত থাল এখনত উলিয়াই থলোঁ লাও আৰু আলু কাটিলোঁ আলু কাটি পেলাই সেই মাছ ফ্ৰাই কৰি কৰা কেৰাহীখন আঁতৰাই বেলেগ এখন কেৰাহীত দি তেল পিঁয়াজ জলকীয়া দি পেলাই মই লাও আৰু আলুখিনি ভাজিলোঁ ভাজা ভাজিলোঁ তাৰ পিছতে আদা নহৰু দি দিলোঁ তাতে আদা ন'হৰু দিয়াৰ পিছত অলপ অলপ সিজিবলৈ ধৰিছে লাও আৰু আলুখিনি ঠিক সেই সময়তেই মই তাতে বিলাহীও কাটি দিলোঁ বিলাহী কাটি দিলোঁ আৰু সেই বিলাহীখিনি অলপ অলপ সিজা হোৱা সিজিবলৈ ধৰিছে ঠিক সেই তেতিয়াই মই পানী দি দিলোঁ পানী দি পেলাই উতলিছে আৰু উতলি উতলি থকা সময়খিনিতে মই তাতে মাছ দি দিলোঁ ফ্ৰাই কৰি থোৱা মাছখিনি আছিল তাতে দি দিলোঁ দি দিয়াৰ পিছত ধুনীয়া ধুনীয়া ময়ো নিজে গোন্ধ পাইছোঁ আৰু ভাল হৈছে যেনো লাগিছে ঠিক সেইবাবেই মই চব্জিখিনি আৰু বন ভাল কৰিবলৈ চেষ্টাও কৰিছিলোঁ লাষ্টত উতলি উতলি যেতিয়া দে নিজে গম পালোঁ যে চব্জিখিনি হৈছে বা ইউটিউবত দেখাৰ মতেই মই বনালোঁ লাষ্টত মই ধনীয়া দি দিলোঁ তাতে হয়তো ইউটিউবত চায়ে মই সেইদিনাখন ভাল চব্জি বনালোঁ সেইদিনাখনেই মোৰ শাহুমায়ে কৈছে বা তুমি বৰ ধুনীয়া বনাইছা দেই কিন্তু মই তোমাক এনেই গালি পাৰিলোঁ কিন্তু মই নাজানিছিলোঁ সেইখিনিয়ে আচলতে মোৰ প্ৰথম অভিজ্ঞতা আছিলে